অঁ অভিজিত ঐ কোৱা কোৱা কোৱা কি খবৰ এই ভালেই আৰু তোমাৰ কি খবৰ অঁ এতিয়া কি কৰি আছা এনেই আছা হয় হয় হয় বহু দিন লগ পোৱা নাই দেই বহুত বছৰেই হ'ল

এই ইভিনিঙত এই আবেলি গধূলি সময়ত অঁ কোৱাচোন

গধূলিকৈ পাঁচটামানত হ'ব কেইটামান বজাত আহিবা পাঁচটা চাৰে পাঁচটাত ন' আচ্ছা আছোঁ ফ্ৰীয়ে আছোঁ বাৰু এটা কাম কৰিবা তুমি তেতিয়াহ'লে ওলাই আহিবা মোৰতো বাহন নাই বৰ্তমান বাহন আছে নহয় এতিয়া

আৰু সুধিব লাগিব সুধি চাম ৰ'বা কাৰোবাক আৰু ইয়াক সুধি চাম মনদ্বীপক সুধি চাম ই যায় নেকি

ঠিক আছে তুমি আহিবা গধূলি ঠিক আছে ঠিক আছে ঠিক